মইতো ৰান্ধি ভালে ৰান্ধিও ভাল পাওঁ আৰু মানুহক খোৱাই খুব ভাল পাওঁ তাৰে ভিতৰত মই দুটা ৰেচিপি মানে তোমাক শ্বেয়াৰ কৰিম এটা হ'ল মাছৰ ৰেচিপি মাছ সৰিয়হ আৰু মগজেৰে বনোৱা ৰেচিপি এটা প্ৰথমতে মাছ কেইপিছ ধুই ধুই পানীটো টুকি থৈ দিলোঁ তাৰ পাছত মাছ কেইপিচ একদম বহুত ফ্ৰাই নহয় আৰু মানে আধা আধা ফ্ৰাই কৰি উঠাই থৈ দিলোঁ সেইখিনি তেলতে পাঁচফোৰণ পিয়াঁজ তেজপাত শুকান জ্বালা ভাজি ল'লো তাৰ পাছত অলপমান ৰঙচুৱা হোৱাৰ পাছত মই আদা নহৰুৰ পেষ্ট আৰু এটা বিলাহী কাটি দিলোঁ দি একদম ৰঙা হোৱাৰ পিছত ৰঙাকৈ ভাজি হোৱাৰ পিছত তাত মই বিলাহী এটা এড কৰি দিলোঁ বিলাহীটো দিয়াৰ পিছত যেতিয়া অলপমান অকণমান পানী দি থুপথুপীয়া হোৱাৰ পিছত তাত মই মগজখিনি মানে পিছি থোৱা মগজখিনি দি দিলোঁ দি ৰং গুড়া এড কৰি দিলোঁ ৰং গুড়া দিয়াৰ পাছত অকণমান পানী দিলোঁ দিয়া হোৱাৰ পিছত পানী দিয়াৰ পিছত মাছ কেইপিচ দি দিলোঁ মই উতলিবলৈ সোৱাদ অনুসৰি নিমখ দিলোঁ দি উঠি ঢাকোন লগাই দিলোঁ খুব বেছি দহ পোন্ধৰ মিনিট মাছখিনি উতলাৰ পিছত মই চাই ঢাকনী গুছাই চাই দেখিলোঁ ধুনীয়া কালাৰ আহিছে তাৰ পাছত নমাই থ'লোঁ এইটো হ'ল মাছৰ ৰেচিপি দুই নম্বৰতে মই এটা পনিৰৰ ৰেচিপি ক'ম পনিৰখিনি মানে পনিৰখিনি মই টুকুৰা টুকুৰকৈ কাটি ৰিফাইনত অকণমান ভাজি উঠাই থ'লোঁ উঠাই থৈ সেই হেৰি ফেনখিনিতে মই একেবাৰে মিহিকৈ কটা সৰুকৈ কটা দুটা পিয়াঁজ দিলোঁ তেজপাত দিলোঁ পিয়াঁজ তেজপাত শুকান জ্বালা দি আমি একেবাৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ তাতে মই আদা নহৰুৰ পেষ্ট দিলোঁ আদা নহৰুৰ পেষ্ট দি উঠি তাতে মই তোমাৰ বিলাহী অকণমান বিলাহী দিলোঁ বিলাহী দিয়াৰ পাছত মই এটা ছাইডত বইল কৰি পিয়াঁজ পিয়াঁজ থৈছিলোঁ পিয়াঁজখিনি মিক্সিত মাৰি থৈ তাতে মই দি দিলোঁ তাৰ পাছত ভাজি হোৱাৰ পিছত তাতে মই পনিৰ কেইপিচ পেলাই দিলোঁ দি ৰং গুড়া এড কৰি দিলোঁ তাৰপিছত দেখিলোঁ খুব ধুনীয়া কালাৰ আহিছে উতলিবলৈ দি মই পাঁচ ছয়টামান কাজু পিছি পনিৰখিনিত দি দিলোঁ দিয়াৰ পিছত দেখিলোঁ পনিৰখিনিত ধুনীয়া কালাৰ আহিছে ঢাকোন মাৰি থৈ দিলোঁ দহ পোন্ধৰ মিনিট উতলাৰ পিছত নিমখটো টেষ্ট কৰি চাই নমাই থ'লোঁ এইটো হ'ল পনিৰৰ ৰেচিপি